বেছি গোঁঠা বা চিলাই কৰা বস্তুৰ প্ৰথমতে মানে চিলাই কৰা মেচিনত মানে মোৰ মেখেলাখন বেছি সোনকালে চিলাই কৰোঁ মই চেইন চিলাইটো কৰোঁ কিন্তু চেইন চিলাইটো মানে মোৰ খুব কম পৰিমাণে কৰোঁ মই ইটো মানে চিলায়ে কৰোঁ মানে মানে যিটো ববিন কেছত মানে বেজীটো মানে লগাই যিটো কৰিব লাগে চিলাই মেচিনত মানে মই সেইটো চিলায়ে বেছি কৰোঁ আৰু গোঁঠা কামটো মানে কি হয় ঊলৰ মানে গোঁঠা কুৰ্চা মাৰিয়ে মানে মই চুৱেটাৰ মাফলাৰ মানে আৰু টুপী এইবিলাকেই মানে মই গোঁঠা মেলা কৰোঁ আৰু মানে মই বেছিভাগ কাপোৰ বোৱা কটা কৰি পেলাই মই বেছি গামোচা বওঁ গামোচাত মানে মোৰ বেছি গামোচা আৰু চাদৰ চাদৰকেইখনমান বেছি যদি লগাব পাৰোঁ বা গামোচাকেইখনমান ব'ব পাৰোঁ তেতিয়া মানে ধৰি লওক মোৰ মানে সেইটোৱে বেছি মানে বোৱা কটাত মোৰ হেৰিটো আছে মানে সাহস আছে কাৰণ কেলৈ গামোচাকেইখন বোলে মোৰ সোনকালে এদিনত এখন গামোচা বৈ মেলি সিদিনাখন ফুল বাচি মেলি লুটিয়াই আকৌ আকৌ দুই নম্বৰ দিনাখন ধৰি লওক এখন গামোচাত আকৌ বন মানে ছেকেণ্ডখনত আকৌ মানে মই ফুল বাচ ব'ব পাৰোঁ আকৌ গামোচা ফুল বাচিব পাৰোঁ সেনেকৈ মানে মোৰ সোনকালে হয় বোৱাত বোৱাত মানে আৰু সোনকালে কাম কৰিবলৈ হ'লে চাদৰো মানে একদম খালী চাদৰ ফুল চুল নবচাকৈ যদি হয় নহয় দুদিন লাগে এখন ব'বলৈ বা এদিন এবেলা লাগে কেতিয়াবা খুব সময় যদি মানে পাওঁ তেতিয়া মানে মই ধৰি লওক এখন এখন চাদৰত এদিন এবেলা বা কেতিয়াবা যদি কামত ব্যস্ত হ'বলগীয়া হয় ঘৰখনৰো তেতিয়া ধৰি লওক মানে মই প্ৰায় দুদিন লাগি যায় এখন চাদৰত আৰু গামোচা ব'লে গামোচাকেইখনত মানে ডেইলি মানে মই ফুল চুল বাচি এখন গামোচা ব'বলৈ হ'লে মই ডাঙৰ ফুল যেতিয়া বাচোঁ তেতিয়া মানে মোৰ দুদিন লাগে আৰু যদি সৰুকৈ ফুল বাচোঁ তেতিয়া এদিনতে এখন ওলায় আৰু ফুলৰ মানে ধৰি লওক ফুল লৈ লৈ আছে যদি সৰু ফুলপাহত মানে দহ পোন্ধৰটা কাঠি বাছি বা বিছটা কাঠি লুটিয়াব পাৰোঁ কাষৈ চাষৈ তেতিয়া এদিনত এখন ব'ব পাৰোঁ আৰু যদি পঞ্চাছ ষাঠিটা কাঠি বাছি যদি লুটিয়াবলৈ হয় তেতিয়া মানে দুদিন লাগে আৰু ঘৰখনৰো কাম বন কৰিবলগীয়া হয় সেইকাৰণে তাঁতখনৰতো ইমান ব্যস্ত হৈ থাকিলেও মানে ব্যস্ত হওঁ তথাপিতো মানে ঘৰখনৰ কাম বন আজৰি হোৱা পিছতহে মানে মই তাঁতত বহিবলৈ সময় পাওঁ সেইকাৰণে মানে তাঁতখনত মানে ব্যক্তিগতভাৱে মই নিজক মানে কামো কৰোঁ আৰু তাঁতটো বহোঁ সময় উলিয়াই কেতিয়াবা এদিনত এখন এদিনত দুদিনত এখন সেনেকৈয়ে মানে মই কাপোৰ বওঁ আৰু মানে মই মেখেলা মানে প্লেন যিবিলাক মেখেলা বা ফুল দিয়া মেখেলা হ'লেও চিলনিটো মানে মোৰফালৰপৰা মই ধুনীয়াকৈ মানে চিলাই কৰোঁ আৰু সেই চিলাইটোৱে মানে কি মই গোঁঠা কামটোও মই ভালপাওঁ বাৰু গোঁঠিও ভালপাওঁ কুৰ্চা মাৰিডাল মানে যদি লওঁ হাতত কিবা এটা কৰি থাকিলে কথা পাতি থাকিলেও কুৰ্চা মাৰিডালে মানে চুৱেটাৰ এটা লগাই লওঁ গাঁঠি থাকোঁ বা শৰাই ঢকা এখন বনাবলৈ হ'লেও মানে ধৰি লওক তেনেকৈয়ে গাঁঠি থাকোঁ কথাও পাতি থাকোঁ তেনেকৈ সময়টো মানে বহি সময় এনেই সময় নকটাওঁ কেতিয়াবা মানে ধৰি লওক আজি বোলে সময় কিবা এটা কামত আজি তাঁতখন নাই বোলে ঊল অলপ আছে কুৰ্চা মাৰিডাল হাতত লৈ তেতিয়া মানে ধৰি লওক মই চুৱেটাৰ এটাকে যদি চাই লওঁ এই ঊলখিনিয়ে এটা চুৱেটাৰ মানে উঠি ওলাব নাই আৰু যদি বোলে নোলায় তেতিয়া শৰাই ঢকা এখন ওলাব তেতিয়া শৰাই ঢকা এখন ওলালেও বা মাফলাৰ এখন ওলাব সেইটো ভাবিয়ে মানে ধৰি লওক মই যিখিনি পাৰোঁ সিমানখিনি আগবাঢ়ি যাওঁ কামটো কৰিবলৈ আৰু মানে নিজে গোঁঠা মেলাতো মানে মানে মোৰ আগ্ৰহ আছে মানে ধৰি লওক মই চুৱেটাৰ গোঁঠি ভালপাওঁ ঊলৰ মানে মাফুলাৰ গোঁঠি ভালপাওঁ টুপী গোঁঠি ভালপাওঁ আৰু মানে ধৰি লওক শৰাই ঢকা গাঁঠি ভালপাওঁ টেবুলত পৰা চাদৰ টেবুল চাদৰ মানে ঊলাৰে বনাওঁ সেইবিলাক মানে মোৰ ব্যস্ত থাকোঁৱেই মানে এনেই মানে কাম বন আজৰি হ'লেও মই তেনেকুৱা এটা মানে ধৰি লওক কিবা এটা নহয় কিবা এটা নাই বোলে তাঁতখন থাকিলে তাঁতত ব্যস্ত হওঁ আজি বোলে তাঁতত নাই মই তেতিয়া ধৰি লওক মই ঊল এইখিনি আনি হ'লেও বা কিবা এটা বনাবলৈ মই ঠাণ্ডা দিনত এতিয়া প্ৰায় ঊলৰ কাপোৰে বেছি গাঁঠি মেলি থাকোঁ ঊলৰ গাঁঠো মানে আৰু ধৰি লওক কেতিয়াবা সময় গধূলি হ'লেও টি ভিটো ওচৰত বহি থাকিলেও সময়কণ পাৰ কৰিবলৈ হ'লে কিবা এটা কৰি থাকিলেও তেতিয়াও মানে মই ঊলৰ কুৰ্চাডাল মাৰি থাকোঁ তেতিয়াও ভাল লাগে এনেই থাকি মানে মোৰ ভাল নালাগে ভাল নালাগে কেলৈ কিবা এটা কৰি থাকিবলৈ মন যায় কাম বন কৰি থাকিলেহে মানে কিবা এটা ভাল লাগে ঘৰখনত যিখিনি কাম আছে পুৱাৰপৰা কৰি আজৰি হৈ সেইখিনি হৈ যোৱাৰ পিছত বোৱা গঠাত কাম কৰোঁ কেতিয়াবা ধৰি লওক তাঁতখন থাকিলে তাঁতখন আজৰি দিনত তাঁতখন থাকিলেও তাঁতখন লগাই মেলি তেনেকৈয়ে সময় পাৰ কৰোঁ আৰু বোৱা কটা মানে কি মই বেছিভাগ মানে গামোচাত ফুল বাচি মই বেছি ভালপাওঁ ফুল বাচি মানে কেলৈ গামোচাখন ঠেক আৰু ফুলপাহো মানে ঠেক হয় আৰু ফুলপাহ বাচিবলৈও ভাল লাগে আৰু ধুনীয়া ধুনীয়া বুটাই ফুলপাহ দিলে গুণা চোনা মাৰি ল'লে তেনেকৈয়ে মানে ধৰি লওক সিমানখিনি আগবাঢ়িব পাৰোঁ আৰু সেনেকৈয়ে মানে মই সিমানটো আগবঢ়াকেই মানে মই গামোচাখনত আৰু কেনেকুৱা জোঁৰ দিলে গামোচাখনত কোনপাহ ফুল বাচিলে ভাল লাগিব আৰু কেনেকুৱা মানে আঁচোৰ দিলে চাদৰখনত ভাল লাগিব তেনেকৈয়ে মানে মই সিমানটো কৰি মেলিয়ে মানে মই মোৰ মানে বোৱা কটাখিনি মই নিজে কৰি লওঁ আজিও আনে বোৱা চাদৰ পিন্ধি পোৱা নাই নিজেই বোৱা কটা কৰা চাদৰেই মই পিন্ধি আছো আজি বিহু আহিলেও ঘৰখনত নিজৰ মানুহজন ল'ৰা আৰু কোনোবা অতিথি আহিলেও মই গামোচা এখন দিওঁ বিহুৱান হিচাপে মই নিজে হাতে বোৱা বুলি আৰু গামোচাকেইখনো ইমান ধুনীয়া ফুলেৰে মানে বচা ফুল বচা সকলোৱে কয় আৰু কয় যে তই ইমান ধুনীয়া ফুল কেনেকৈ বাচ ভাল লাগিছে ফুলপাহ আমাকো শিকাই দিবিচোন সেনেকৈয়ে কয় মই কওঁ তেতিয়া ফুলপাহত শিকাটো কোনো ডাঙৰ কথা নহয় নিজৰ মনৰ লগতে কথা নিজে মনটো যদি চব ক্ষেত্ৰতে আগুৱাই দিব পাৰি চব কামেই কৰিব পাৰি আজি মেচিনৰ কামেই নহয় মেচিনটো আজি আনৰ ওচৰত শিকিলোঁ মই প্ৰথমতে মেচিনো মই খুৰীৰ ওচৰতে শিকা মেচিনটোও মোক খুৰীয়ে শিকালে তাঁতখনো মোক খুৰীয়ে শিকালে আজি সেইটো পৰ্যায়তে মই আজিও মেচিন নিজেই চলাই মানে আজি কাপোৰ চিলাই মেলি যি ইনকম কৰি আছো আৰু যিখিনি টকা পইচা পাই আছো সেয়াই ধৰি লওক মই বা আজি চাদৰ এখন গামোচা এখন বিকিলেও মানে মই যিখিনি পইচা পাইছোঁ সেইখিনি পইচাই মানে ধৰি লওক আকৌ সূতা কিনি আনো আনি মেলি ঘৰখনো ল'ৰা ছোৱালীৰ পঢ়োৱা মেলা দায়িত্ব লৈছোঁ আকৌ মানে সেইটোতো সেই সেইখিনি সিমানখিনি আগবঢ়াৰ পিছতো আজি সূতা নাই বুলি ক'লে সূতা এখিনি আনি পেলাই নিজে আজি ঊল আনিছোঁ নিজে গাঁঠিছোঁ আজি সূতা আনি নিজেই বৈছোঁ আৰু মানে এইখিনি ধৰি লওক আজি পকুৱা সূতা হওক বা বৰ্ণালী সূতা হওক বা আখি পকোৱা হওক লাখ পকোৱা হওক হাজাৰ পকোৱা হওক মই নিজে কিনি আনি সূতা তেনেকৈয়ে মানে মই চাদৰ বওঁ গামোচা বওঁ পদ্মিনী সূতা মই এতিয়া মেখেলা লগাওঁ যোৰ কাপোৰ লগাওঁ ইমান ধুনীয়া ধুনীয়াকৈ ফুল বাচি বাচি মই শালত তাঁতৰশালত ফুলৰ মানে চাদৰ হওক মোৰ যোৰ কাপোৰ হওক দেখিলেই মানে মানুহে কয় কি মোক বিকিব নেকি বিকিব নেকি শালতেই মানে মানুহে খোজে সেইকাৰণে মানে মই ভাবোঁ কি মই আৰু এনেকৈয়ে মানে তাঁতৰ তাঁত বিকি মানে কাপোৰ বিকি তাঁতৰ ব মানে ধৰি লওক চাদৰ গামোচা যি হওক মই চব বিকিয়ে মানে মই আকৌ এই যিটো মানে ধৰি লওক খৰচ হয় খৰচৰ উপৰিও মই যিটো ইনকম কৰি আছো ধৰি লওক এখন চাদত যদি তিনিশ টকা পাওঁ এখন গামোচাত যদি দুশ টকা পাওঁ তাৰ পাছত মানে কি হয় সেই গামোচাত বিকি বা সেই চাদখন বিকি যিটো মানে ইনকম কৰোঁ তাৰ আধা পইচা মই সূতা বা ঊল গাঠি ঊলৰ কাৰণে আনো আৰু আধা পইচাটো মানে মই ঘৰৰ কামত খৰচ কৰোঁ ল'ৰা পঢ়াত দিব লাগে ঘৰৰ দোকান বজাৰৰ আৰু খৰচ পাতি আছে এইখিনি কৰোঁ তাৰ পাছতো তাৰ পাছতো মানে কি হয় আজি এটা চুৱেটাৰ যদি ঊলৰ চুৱেটাৰ এটা গাঁঠো তাত মানে মই ধৰি লওক চাৰিশ পাঁচশ এনেকুৱা মানে চুৱেটাৰ লৈ লৈ মই তেনেকৈ ঊলত মানে কুৰ্চাৰ দি দি মই নিজে হাতে বনাওঁ এটা এটা চুৱেটাৰত যদি মই চাৰি পাঁচশ টকা পাওঁ কিন্তু মানে সিমানখিনি ঊলে মানে আনিলেও ঊলখিনি অনাৰ পিছতো মানে এটা চুৱেটাৰ ওলায়ো আকৌ এক মানে ধৰি লওক ওজনত বস্তুটো আনো আনি মেলি এটা চুৱেটাৰ অনাৰ পিছত এটা চুৱেটাৰ ওলালে আকৌ এই মানে বনালোঁ শৰাই ঢকা এখন বা টুপী এটা মাফুলাৰ এখন সেনেকৈ যদি গাঁঠিও মই বিক্ৰী কৰিলেও মোৰ কিবা এটা আকৌ ইনকমটো মানে সেইফালে মই যিটো সূতাৰ দাম আনো তাত দুগুণত মানে মোৰ লাভ হয় আৰু গামোচা এখন বিকিলে ধৰি লওক মানে ষাঠি টকা সূতাৰ দাম যদি এমুঠিত হয় দুমুঠিত আনিলে নিজে বোৱা কটা কৰি মেলি গামোচাখনৰ যিটো মানে দিগটো মানে যি কিমান খাব সূতা বানিটোত কিমান খাব সূতা সেইখিনি কৰি মেলি মানে মই যিখিনি মানে ধৰি লওক ইনকমৰ ৰাস্তাটো যিটো আছে বোলে এইটো টকাৰেই বোলে এইখিনি কৰিব পাৰিব বা এইখিনি ইনকম নকৰিলে বোলে আপুনি ধৰি লওক ইমানটো পইচাৰে বোলে আকৌ ইটো বোলে সূতাকে আনিব পাৰিম আজি সূতাখিনি আনিও ঊলখিনি আনিও যদি মোৰ যদি কিবা এটা মেচিনৰো কিবা প্ৰব্লেম হয় মই তেতিয়া বা কিবা এটা সূতা চূতা কম হ'লেও মই নিজেই আকৌ সেয়া পইচাই আনি মেলি আকৌ বোৱা কটা কৰিব পাৰোঁ টকা মানে কি হয় আজি হাতত আছে থাকিলেও সাঁচি থওঁ দুটকা তথাপিতো সাঁচি থ'লেও মানে কি হয় মোৰ ইনকমটো মানে যিমান হয় নহয় সিমানটো মানে মই কাপোৰ বিকি মই কাপোৰতো মানে বহুত বিকিব পাৰোঁ সেইকাৰণে গামোচা আৰু মানে কি হয় আছে মোৰ আৰু এটা আশা আছে আশা মানে মোৰ আছে আৰু সেইটো আশা মানে কি মই মুগাৰ যিটো মানে মুগা সূতা মানে ব'বলৈ মানে মোৰ যিটো বৈছোঁ কিন্তু এটা হেণ্ডলুমত মানে বয়ে শিৰখত ফুল বচাৰ এটা আশা আছিলে শিৰখত ফুল বচা আশাটো আছিলে যদিও মানে এতিয়াও মানে অলপ অলপ শিকি আছো কিন্তু শিৰখত ফুল বচাটো মানে মই মই যিখিনি শিৰখত ফুল বচা শিৰখত ফুল বাচে সেই ফুলটো মানে মই ইমান মানে মই নোৱাৰোঁ কাৰণ কেলৈ বৰটো বহুত তুলিব লাগে বৰ তুলিব লাগে আৰু তাতে মাটিশালত যিটো বৰ তুলি বা তাঁতত ফুল বাচিবলৈ যিটো বৰ তুলিব লাগে নহয় বা যিটো কাঠিয়ে বাচিবলে উজু কিন্তু শিৰখত বচাটো মানে প্ৰথমতেই বৰ তুলি তোলাটোৱেই কষ্ট কিন্তু ফুলপাহ বাচিবলৈ উজু মানে অকল চিৰ দাঙি দাঙি বৰৰ মূৰে মূৰে শিৰখত ফুল বাচিব লাগে সেই ফুলটো বাচিবলৈকে মোৰ বহুত আশা আছিলে আছিলে অলপ শিকিছিলোঁ কিন্তু শিকাত মানে কি হ'ল অকণমান মই অসুবিধা পাওঁ সেইকাৰণেহে এতিয়া মানে আকৌ শিকিম বুলি মনতে ভাবিছোঁ এতিয়া তেনেকৈ মানে আমাৰ ইয়াত তেনেকুৱা ফুল বচা শিৰখত ফুল বচা মানুহ নাই তথাপিতো মাটিশালত যিখিনি মানে মই ফুল বাচিছোঁ শিৰখত বচা ফুলতকৈয়ো মানে ধুনীয়া ফুল আৰু কোনো মানুহেই মানে ক'ব নোৱাৰে যে এই ফুলটো যে কোনো মানে ফালৰপৰা যে বেয়া হৈছে মানে টান ঢিলা হৈছে কিবা মানে বওঁতে মানে কিবা অসুবিধা হৈছে ক'ৰবাত কিবা পুতল গৈছে কিবা হৈছে একোফালৰপৰাই মোৰ মানে একো প্ৰব্লেম নহয় মই ইমান ধুনীয়াকৈয়ে মানে মই ফুল বাচোঁ নহয় কোনো মানুহে ক'ব নোৱাৰে যে এই ফুলপাহ কিহত বৈছে আৰু এইখন মই তাঁতীশালত তাঁত বৈছিলোঁ কিন্তু তাঁতিশালত তাঁত বোৱাটো মানে কি হয় কষ্ট হয় সেইকাৰণে মই মাটিশালতে তাঁত বওঁ আৰু মাটিশালটো মোৰ আছে মাটিশালেই মই তাঁত বৈ বৈ মানে মই যিখিনি আজি কৰি আছো কাপোৰ বিকি মেলি আৰু সেইখিনিয়ে মানে মই ঘৰখনৰ পৰিয়ালটো সকলোৱে ল'ৰাই ছোৱালীয়ে মোৰ পোহপাল দি আছো আৰু এইখিনি কাম কৰিয়ে ধৰি লওক মানে ঊলে গোঁঠা কামখিনিও মানে মই যিখিনি কৰি আছো সেইখিনি মানে কৰি মই কিমানখিনি পাৰোঁ মানে আৰু কৰি যাম বুলিয়ে ভাবি গৈছোঁ ধৰি লওক মানে আজি এখন এতিয়াও মই গামোচা লগায়ে আছো গামোচা লগালেও মই এখন দুখন গামোচা নলগাওঁ প্ৰথম লগাওঁতে মই দহখন বাৰখন এনেকৈ লগাইছিলোঁ কিন্তু এতিয়া নিজৰ নিজে জনাৰ আনৰ সাহসত খুৰীহেঁতে লগাই দিয়া গামোচাকেইখনত মই কম কম লগাইছিলোঁ কিন্তু এতিয়া মই যিকেইখন গামোচা লগাইছোঁ সেই গামোচাকেইখনত মানে এতিয়া ধৰি লওক মই ষোল্লখন ওঠৰখন বিছখন কেতিয়াবা বাইছখন জেগা লৈ লৈ মই যিমানটো মানে জেগাত মানে টানিব পাৰোঁ সিমানটো জেগাতে মানে মই মোৰ গামোচা লগাওঁ আৰু সেই গামোচা মই যদি বিছখন গামোচা লগাওঁ মই বিছ দিন বাইছ দিনত মানে মই শেষ কৰি দিওঁ আৰু যদি দহখন চাদৰ লগাওঁ খালী চাদৰ হ'লে মই ধৰি লওক পোন্ধৰ দিন লাগে মই শেষ কৰি দিওঁ আৰু এনেকৈয়ে মানে মই কাম কৰি গৈছোঁ এনেকৈয়ে কাম কৰি গৈ মানে মই যিখিনি কৰিব পাৰিছোঁ ঘৰখনো চলাইছোঁ আজি সূতা কিনি আনিছোঁ আৰু যিখিনি কৰি মেলি মানে তাঁতৰ যিখিনি পাৰিছোঁ সেইখিনিয়ে কৰি আছো মানে ধৰি লওক নিজে শিকিলোঁ যেতিয়া আনকো শিকালোঁ আনেও শিকিলে আৰু কৰি মেলি এনেকৈয়ে মানে মই ঘৰখনৰ পোহপাল দিম ল'ৰা ছোৱালী দিম আৰু কিবা পঢ়া শুনা ক্ষেত্ৰতো মানে টকা পইচা দিব পাৰিছোঁ যেতিয়া মই এই বোৱা কটাৰপৰাই বহুত সাহস পাইছোঁ নিজৰ এটা হাতৰ বিদ্যা আছে এই হাতৰ বিদ্যাটো মানে ধৰি লওক নিজে শিকিলোঁ যেতিয়া আনকো শিকালোঁ আনেও শিকিলে শিকাৰ শিকিও আজি মই নিজেই পাৰিছোঁ যেতিয়া মই যিমানখিনি অকলেই কৰোঁ কোনোবা কেতিয়াবা সময়ত কাৰোবাক তাঁতখনত ধৰি দিবলৈ মানুহ বিচাৰোঁ এনেকৈ মোক একো ক্ষেত্ৰতে মানুহ নালাগে মই নিজে কৰোঁ আৰু মানে কি এতিয়া যিমানখিনি মানে ধৰি লওক বোৱা কটা কাম কৰি গৈছোঁ আৰু ভৱিষ্যতৰ ঊলৰপৰা আদি কৰি মেচিন চিলোৱাৰপৰা কাপোৰ কানিৰপৰা কাপোৰো মানে মই যিমানখিনি পাৰোঁ নিজৰ মেচিনেই নিজেই চিলাওঁ আৰু মই মানে হাত চিলাইটো বেছি ভালপাওঁ হাত চিলাইও কৰোঁ বেজীয়ে যিটো মানে চিলাই কৰিব লাগে মেচিনৰ চিলাইটোও কৰোঁ আৰু মানে ধৰি লওক মই এইটো যিটো মানে চেইন চিলাই মাৰে সেই চেইন চিলাইটো কম কৰোঁ চেইন চিলাইটো মানে মেচিনটো অলপ প্ৰব্লেম হয় মাৰিবলৈ সেইকাৰণে মানে মই একদম যিটো মানে উজু পাওঁ চিলাইটো সেইটোৱে কৰোঁ আৰু হাতৰ চিলাইটো মই চব কৰি মেলিয়ে মানে আছো আৰু তেনেকৈয়ে মানে কৰি ঊলৰ গোঁঠাৰে দি মানে যিখিনি কৰিব পাৰোঁ সেইখিনিয়ে মানে কৰি যাম আৰু ধৰি লওক ঊলৰ আৰু কিবা মানে গোঁঠিবলৈ মোৰ কুৰ্চা মাৰিডালক কুৰ্চা মাৰিডাল লাগে এমব্ৰডাৰী মানে এম্ব্ৰডাৰী কৰোঁ মেচিনত মানে ধৰি লওক এমবোডে ফুল বনাওঁ বা হাতেৰেও ফুল বনাওঁ বেজী লৈ হাতেৰে মানে সৰু সৰু বেজী সূতা লৈ পেলাই মই নিজেই এটা মানে ববিন এটা ফ্ৰেম বনাই লওঁ ফ্ৰেমটোত হেৰি মানে ধৰি লওক এম্ব্ৰইডেৰি কৰোঁ নিজে হাতে ফুল বনাওঁ ৰুমাল বনাওঁ গাৰু গালিচৰ কভাৰ মানে বনাওঁ তেনেকৈয়ে বনাইছোঁ নিজে সেইখিনি চবেই কৰিছোঁ আৰু ধৰি লওক মেচিনৰ চিলাইটোও মানে মই মেচিনতো মানে এম্ব্ৰইডাৰী বনাইছোঁ এইখিনি চবেই কৰি আছো আৰু ধৰি লওক মানে মোৰ নকৰা হিচাপত কাম তেনেকৈ নাই ঊলৰপৰা আদি কৰি মেচিনত চিলাই কৰাৰপৰা মোৰ সকলোখিনি কামেই মই নিজে নিজ হাতেৰেই কৰোঁ এম্ব্ৰইডাৰীৰপৰা আদি কৰি মই যিমানখিনি পাৰোঁ নিজে কৰি আছো আৰু এইখিনি কাম কৰিবলৈকে মোৰ সাহসো আছে ধৈৰ্যও আছে আৰু কৰি থাকিম ভৱিষ্যতো মানে মই এনেকৈয়ে বোৱা কটা কৰিয়ে মই মানে ল'ৰা ছোৱালীকেইটা পোহপাল দিম ঘৰখন চলাম মেচিনে চেচিনে মানে এনেকৈয়ে চলাই মেলি এইখিনি কৰিম আৰু